কি কৰি আছ অঁ মই এনেই আছোঁ ভালনে ভালেই এডমিশ্যন ক'ত ল'লি মই এই ফৰকাটিং কলেজত এই তহঁত অঁ ভালেই হেৰি নহয় তহঁতৰ এই মাঁহত মা মানে মা দেউতা কোনোবা শ্ৰমিকত হেৰি হৈ আছে নেকি শ্ৰমিকৰ মেম্বাৰ হয় নেকি কোন আছে অঁ দেউতাই পইচা দি থাকেনে বছৰেকত যে কিবা এটা দিব লাগে মানে মাহে মাহে দিব লাগে কিবা এটা দি আছেনে অঁ হেৰি এতিয়া শ্ৰমিকৰ মানে হেৰি এখন স্কলাৰশ্বীপৰ কাৰণে ফৰ্ম দি আছে আনিলি নেকি ফৰ্ম গম নাপাৱ এই দি আছে বুলি শুনিছোঁ মই আনি থৈছোঁ ফৰ্ম ফিল আপ কৰা নাই কৰিম আৰু তোক কৈ কৈ দিছোঁ মই বোলো কোনোবা আছে নেকি আনি ল'বি নহ'লে ফৰ্মখনত বিছ টকা লয় তাৰপিছত জমা দিওঁতে এশ টকা আৰু এখন ফৰ্ম আছে তাত সেইখন ফৰ্ম যেনিবা হেৰি ফিফটি ফাইভৰ ওপৰত যদি পাৰ্চেণ্টেজ তেতিয়া সেইখন ফিল আপ কৰিব পাৰিবি মই দুখন আনিছোঁ ফৰ্ম দুইখন ফিল আপ কৰিম মই পৰহি নেকি পৰহি নিছোঁ আনিছোঁ জমা জমা সোনকালে দিব লাগিব এডমিশ্যন লোৱাত তিনি মাহৰ ভিতৰত যেনিবা দিবলৈ লাগে জমা সোনকালে দিয়াতো ভাল আৰু তই আনি ল'বি আনি কৰি ফিল আপ কৰি লবি তাৰপিছত পঞ্চায়তৰ কোনোবা সভাপতিৰ চিগনেছাৰ লাগে আৰু প্ৰিঞ্চিপালৰ চিগনেছাৰ লাগে সেইকেইটা মাৰি ল'বি মই মাৰিলোঁ আৰু ডকুমেণ্ট শুনি ল' কি কি লাগে ডকুমেণ্টচ তোৰ ভাগৰ হেৰি লাগিব আধাৰ কাৰ্ড মাৰ মা নে দেউতা কোনোবা আছে নহয় মা যোনজন আছে যেনিবা এই শ্ৰমিকত তাৰ আধাৰ কাৰ্ড তাৰপিছত আকৌ ফটো লাগিব দুকপি বেংক একাউণ্টৰ জেৰক্স কপি আৰু তাৰপিছত আৰু লাগিব কলেজৰ মানে পঢ়ি আছোঁ বুলি মানে যিখন হেৰি দিয়ে তাৰপিছত চাৰ্টিফিকেট এখন লাগিব আৰু মাৰ্ক্সচিট জেৰক্স অঁ এডমিটখন এডমিট নালাগে মই মই সেইবোৰ জেৰক্স নাই কৰা কৰিম আৰু লাহেকৈ জমা দিবলৈ সোনকালে যাম আৰু তোৰখন আনি ল'বি একেলগতে যাম

চব ফিল আপ চিল আপ কৰি ল'বি তাৰপৰা চাইন তাইন মৰাই ল'বি আৰু তাৰপিছত এডমিশ্যন যে লৈছিলি সেইটো ৰিচিপ্টটো আছেনে নাই সেই ৰিচিপ্টৰ জেৰক্স কপি এটা লাগিব

আৰু মই ফৰ্মখন চাই কৰি ক'ম তোক তই আনি ল'বিচোন ফৰ্মখন তেতিয়া একেলগে যাব পাৰিম ঠিক আছে হ'ব দে